হেল্ল' মই আপোনালোকৰ পৰা এযোৰ কাপোৰ লৈছিলোঁ দেখোঁতে পিকছাৰটো দেখিলোঁ মই কটন টাইপেই পালোঁ কিন্তু কটন নহয় কাপোৰযোৰ ছিন্থেটিক আহিছে এই গৰমখনত ছিন্থেটিক কাপোৰ পিন্ধিব পাৰি নেকি নোৱাৰি বুলি আপোনালোকেও জানে কিন্তু মই এতিয়া সেইযোৰ কাপোৰ কেনেকৈ পিন্ধিম ৰিটাৰ্ন লৈ যাওক আপোনালোকে মোক নালাগে এইযোৰ কাপোৰ